মই যোৱাবাৰ পূজা বুলি ফ্লিপকাৰ্টত এটা চাৰ্ট অৰ্ডাৰ দিছিলোঁ চাৰ্টটো সাত আঠদিন পিছত ঘৰৰ ঘৰলৈ ডেলিভাৰী হৈ আহিল চাৰ্টটো ভালেই লাগিছে নীলা ৰঙৰ চাৰ্ট এটা অৰ্ডাৰ দিছিলোঁ চাইজটো ঠিকেই আছে চাৰ্টৰ পিন্ধিয়ো এতিয়া বৰ্তমান ভালেই পাইছোঁ আৰু দাম হিচাপতো এইটো বহুত সস্তাত পাইছিলোঁ দুৰ্গা পূজা হিচাপত ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেৰ বাবেই খুব কম দামতেই এইটো ডিচকাউণ্ট হিচাপত পাইছিলোঁ গতিকে চাৰ্টটোৰ মোৰ এক্সপেৰিয়েন্স খুব ভালেই